হেল্ল' হেল্ল' অঁ শুনিছোঁ কি কৰিছ মই সেয়া এনেই আছোঁ ভাতকেইটা বনাই আজৰি হৈছোঁ

খবৰ খাতি ভালেই আৰু তোৰ ভাল নহয়

অঁ

অঁ

সেইটোৱে তেতিয়াহে কি এতিয়া সাহাৰ্য কোনে কেনেকে দিব তেতিয়া আমি কথাটো আলোচনা কৰিবলেও ভাল হ'ব

সেয়া অঁ সেইখিনিয়ে

অঁ অঁ অঁ অঁ আমিও এবেলা এবেলা গৈ অকণমান ওলাই গৈ চাবগৈ পাওঁ নহয় চোৱা হ'ব

তাকে এদিন ওলাবি যাম আমি

অঁ অঁ তাৰপা সেই ভাস্কৰ চাৰ যে আমাৰ চাৰকো কৈছিলোঁ কথাটো তাৰপিছত সেই কলেজৰ ফালৰ পৰাও সেই কিতাপ কিবা কিবি দিম বুলি কৈছে অঁ অঁ তাৰপা আমাৰ সেই গাঁৱৰ আছে নহয় কোনোবা কোনোবা মানে দিব পৰা অকণমান সাহাৰ্য আগবঢ়াব পৰা আৰু তেওঁলোকেও সহায় কৰিম বুলি কৈছে

অঁ তাকে লাভ নাই নহয় অঁ কথা আজিকালিতো ল'ৰা ছোৱালীবোৰ কিতাপৰ প্ৰতি ৰাপেই নথকা হৈ থাকিলে অকল ফোনটো ফোনটো ফোনটো

অঁ

কিতাপখন পঢ়ি

অঁ বিজ্ঞানৰ ইতিহাসৰ

পাৰিব

অঁ অঁ অঁ অঁ পাইছিলে অঁ এনেকে আমাক কৈছিলে নহয়

গোটেই প্ৰক্ৰিয়াটো সুধি কৰিব লাগে অঁ সোমবাৰে উলাবি সোমবাৰে ভাল হ'ব

আগবেলাতে

তাকে সেই কামখিনি দি মেলি আকৌ খোৱালে সময় অকণমান লাগিব নহয়

সেয়াই থ'ব লাগিব ভালকে আকৌ চকী টেবুল দুযোৰমানো আনিব লাগিব

অঁ

অঁ অঁ সেইটোৱেই

সেইটোৱ তেনেকে চবেই সহযোগ আগবঢ়ালে হ'ব আৰু কামটো ন

কৈছোঁ তাকে এতিয়া সোমবাৰে যদি আমি যাওঁ অকল তই মই যোৱাতকে আৰু দুজন মানুহ যদি হয় মানুহ তেতিয়াটো ভাল হ'ব অঁ অঁ ভাল আৰু কথাটো অঁ ক'বলৈ মেলিবলৈ অকণমান

হ'ব ওলাবি সোমবাৰে তেতিয়া গৈ আহিমগৈ

অঁ সেই লগতে লৈ যাম আৰু কোন কেনেকৈ যায় অঁ সেই দহটা এঘাৰটা ভিতৰতে আৰু টাইমটো ভাল হ'ব

হ'ব হ'ব দে